অ' বাইদেউ মোৰ কাপোৰ অঁ মই উৰ্মিলা হয় বাইদেউ মোৰ কাপোৰ চিলাব আছিলে মানে

অঁ হয় অঁ মই এযোৰ মেখেলা চাদৰ চিলাম বুলি ভাবিছিলোঁ

মানে পতিও মাৰিম ব্লাউজো চিলাম আৰু গুঠামো মেখেলা চাদৰখন অঁ তে কেতিয়া আহিব লাগিব আপোনাৰ তাতে অঁ অঁ অঁ অঁ

অঁ কেইটামান বজাত আহিব লাগিব অঁ মানে অঁ অঁ অঁ ডিজাইনটো দিমেই কিমান হ'ব দাম

অঁ অঁ

অঁ চাৰিশ পঞ্চাছ নহ'ব মানে চাৰে চাৰিশ নহ'ব নেকি মানে পাঁচশ টকা অলপমান বেছি হয় অঁ ঠিক আছে দিয়ক অঁ অঁ ঠিক আছে দিয়ক তেতিয়াহ'লে মই গধূলি লৈ যাম কাপোৰখিনি অঁ ঠিক আছে দিয়ক অঁ অঁ ঠিক আছে